হেল্ল' অ' পৰিবহণ এজেঞ্চি হয়নে অ' মই জুলি বাৰিকে কৈছিলো চিনি পাইছে চাগে মইতো ৰেগুলাৰ গৈয়ে থাকো আচলতে মোৰ অ' মোক আচলতে আজি গাড়ী এখন লাগিছিলে কেব এখন নিৰ্মল চাৰিআলিৰ পৰা আপোনাৰ আই এছ বি টিলৈকে এলট' এখন হ'লেই হ'ব আৰু কিমানমান ল'ব বাৰু আপোনালোকে এনেই বেছি কৈছে নেকি মইতো ৰেগুলাৰ গৈয়ে থাকো ন ত' অলপ কমাই লওক আৰু দুশ মান লওক আই এছ বি টিলৈকেহে নিৰ্মল চাৰিআলি পৰা বেছি ন বেছি নহলেও হ'ব ৰেগুলাৰতো মই গৈয়ে থাকো ন ঠিক আছে হ'ব দুশয়ে দিম কিন্তু অ' ঠিক আছে